বহুত কিতাপ পঢ়াৰ মাজতে এনে এখন কিতাপ পঢ়িছিলোঁ যিখনে মোক চকুৱেদি চকুপানী উলিয়াই দিছিল সেইখন হৈছে ৰিচাৰ্ড ফাইনমেন নামৰ পদাৰ্থ বিজ্ঞানীজনৰ কিতাপ কিতাপখনৰ নাম হৈছে ৱাট দু ইউ কেয়াৰ ৱাট আদা পিপোল থিংক এবাউট ইউ তেখেতৰ প্ৰথমখন কিতাপ আছিল চিয়'ৰলি ইউ আৰ জ'কিং মিষ্টাৰ ফাইনমেন আৰু দ্বিতীয়খন হৈছে মই এইমাত্ৰ যিখনৰ কথা উল্লেখ কৰিলোঁ আৰু এইখন কিতাপ আচলতে দুইখন কিতাপেই তেখেতৰ আত্মজীৱনীমূলক তেখেত এজন থিয়ৰিটিকেল ফিজিচিষ্ট আছিলে আৰু তেখেত লগতে তেখেত এজন খুব ভাল ভায়লিন বাদকো আছিল এই দ্বিতীয়খন কিতাপ যিখনে মোক কন্দুৱালে বুলি কৈছোঁ সেই কিতাপখনত তেখেতে নিজৰ পত্নী পত্নীৰ নামটো মই অলপ পাহৰিছোঁ পত্নী বিষয়ে লিখিছিল পত্নী দূৰাৰোগ্য কেঞ্চাৰ ব্যাধিত ব্যাধিত হৈছিল আৰু সেইখিনি সময়ত তেখেতে তেওঁলোকৰ দুইজনৰে দম্পতীহালৰ যি তেওঁলোকৰ মাজৰ আৱেগৰ যি এক বৰ্ণনা কৰিছিল সেয়ে হয়তো অতি কঠোৰ মানুহৰ চকুলৈও চকুপানী তুলি আনি চকুপানী উলিয়াই আনিব সেই কিতাপখনিত ৰিচাৰ্ড ফাৰমেন যেতিয়া নিজে ভাগি পৰিছিল পত্নীৰ কেঞ্চাৰৰ বিষয়ে শুনি পেলাই তেতিয়া তেওঁৰ পত্নীয়ে তেওঁক এইদৰে সান্তনা জনাইছিল যে চোৱা জীৱনটোতো এনেও চুটি জীৱনটো এতিয়া যিহেতু আমি আহি মধ্য বয়স পালোহিয়ে হয়তো আৰু বিছ বা ত্ৰিছ বছৰ জীয়াই থাকিম আৰু এতিয়া যদি মোৰ কেঞ্চাৰ হৈছে মই হয়তো পাঁচ বা ছয় বছৰ জীয়াই থাকিম গতিকে পিছৰ কেইবছৰ মই কিয় জীয়াই নাথাকিম বুলি দুখ কৰাতকৈ আমাৰ লগত হাতত যিখিনি সময় আছে এইখিনি সময়তে আমি উপভোগ কৰোঁ বুলি পত্নীয়ে কৈছিল আৰু ঠিক তেনেধৰণে তাৰপিছৰপৰা ফাইনমেনে দুখ কৰা বাদ দিছিল আৰু চকুলো টুকিছিল যদিও তেওঁ মনে মনে চকুলো টুকিছিল পত্নীৰ চকুৰ আঁৰত আৰু সেই মনে মনে চকু তোলা চকুলো তোলা চকুলো টুকা যি বৰ্ণনা আছিল সেই মোৰ কন্দুৱাই পেলাইছিল